আপুনি যিহেতু কৈছে যে পৰিভ্ৰমণ বা ভ্ৰমণ কৰি আপুনি ভাল পায় আমাৰ যদি চৰাইদেউ বা ওচৰৰে চৰাইদেউ বা শিৱসাগৰৰ কথা কওঁ তাত পুৰণিকলীয়া বিভিন্ন কীৰ্তিচিহ্নৰে কীৰ্তিচিহ্ন আছে আৰু তাক চাবলৈও বহুত মানুহ যায় কিন্তু আপুনি ডিব্ৰুগৰৰ যদি কথা কওঁ ডিব্ৰুগড়ত তেনেকুৱা ফুৰিবলগীয়া বা ভ্ৰমণ যোগ্য কিবা স্থান আছে নেকি নিশ্চয় আছে ডিব্ৰুগড় জিলাৰ যিহেতু মই ডিব্ৰুগড়ত বৰ্তমান সময়ত খুব জনপ্ৰিয় এটা মন্দিৰ হৈছে জগন্নাথ মন্দিৰ জগনাথ মন্দিৰটো ইমান আটকধুনীয়াকৈ বনাই বনাইছে নহয় বহুতো পৰ্যটক তালৈ আহি থাকে যাৰ ফলত জগন্নাথ মন্দিৰৰ প্ৰাণ পাই প্ৰাণ পাই উঠিছে তাৰ কাষতে থকা উদ্যানখন খণিকৰ উদ্যান তাতো আবেলি সময়ত ফুৰি খুবেই ভাল লাগে আৰু তাত খেলিবৰ বাবে যিখন এখন সৰুকৈ ল'ৰা ছোৱালীৰ কাৰণে এখন উদ্যানৰ ব্যৱস্থা কৰিছে তাতো ল'ৰা ছোৱালীবিলাকে খেলি খুব ধুনীয়াকৈ সিহঁতে ফূৰ্তি কৰিব পাৰে তাৰ লগতে বৰ্তমান সময়ত বগীবিলখন আমাৰ ডিব্ৰুগড় জিলাত অন্তৰ্ভুক্ত হ'ল বগীবিলখন হোৱাৰ পৰা আমাৰ ধেমাজি আৰু ডিব্ৰুগড় সংলগ্ন হ'ল যাৰ ফলত তেওঁলোকেও ধেমাজিৰ অঞ্চলৰ লোকসকলে খুব সহজে ডিব্ৰুগড়লৈ অহা যোৱা কৰিব পাৰে বা এই অঞ্চলৰে বিভিন্ন ঠাইলৈ তেওঁলোকে যাব পাৰে আৰু ধেমাজিলৈও আমি বা সঘনাই যাব পৰা হ'লোঁ ধেমাজিলৈ যেন আজি একো একো যেন সমস্যা নাই যাবলৈ তেনেকুৱা অনুভৱ হয় বগীবিল দলং হোৱাৰ পিছৰ পৰা মই নিজেই পাচিঘাতলৈ দুই তিনিবাৰ অহা যোৱা কৰিছোঁ বা তাৰ যি নয়নাভিৰাম সৌন্দৰ্য্য বা প্ৰাকৃতিক সৌন্দৰ্য্য সেই সৌন্দৰ্য্যখিনি খুব ভাল লাগে বছৰটো আৰম্ভণিতে পিকনিক বুলি ক'লে সেই জাগাসমূহলৈ আমাৰ খুব মনত পৰে আকৌ ধেমাজিত অন্তৰ্ভুক্ত ধেমাজিত থকা যি মালিনী থান তাৰ এটা যি মাংগলিক বা ধাৰ্মিক অনুষ্ঠান তালৈ আমি গ'লে আমি খুব ভক্তি ভাৱেৰে তালৈ যাওঁ আৰু আমি যেন কিবা এটা আমাৰ অপায় অমংগল হ'লে তাত মূৰ দোৱালে আমি যেন পৰিত্ৰাণ পাম তেনেকুৱা অনুভৱ হয় তেনেকুৱা ধৰণেৰে ডিব্ৰুগড় ডিব্ৰুগড়ত আৰু তেনেকুৱা পৰ্যটন বহুতো জাগা আছে যিহেতুকৈ ডিব্ৰুগড় জিলাৰ মানুহ আমি সেই কাৰণে ডিব্ৰুগড়খন খুবেই প্ৰিয় মোৰ ঠাই